অঁ হেল্ল' অঁ আছে আছে আজিকালি আজিকালি মানে যিবিলাক ওলাইছে বিভিন্ন ধৰণৰ আছে পাট মুগা বহুত কিবাকিবি আছে আৰু হয় কি লাগিছিল নেকি আপোনাক অঁ অঁ আচ্ছা কি লাগে পাট পাট লাগে নে মুগাৰ লাগে হয় মানে আপোনাৰ পাট মুগাৰটো নিলে ভাল হ'ব ডিজাইনটো ভাল আছে আৰু মুগাৰটো নিলেও ভাল হ'ব কিন্তু দুটাৰে মানে দামটো একে তথাপিও মানে অলম মানে কমাব নোৱাৰি আৰু মানে বস্তুবিলাক মানে আজিকালি ডিজাইনবোৰ বাঢ়িছে যে সেই কাৰণে আপোনাৰ পাট মুগাৰ যদি এযোৰ লয় মিনিমাম ফিফটিন থাউজেণ্ডমান পৰি যাব পোন্ধৰ হাজাৰ ষোল্ল হাজাৰমান আহি যাব নাই নাই ডিজাইনটোৰ কাৰণেটো অকণমান মানে দামটো বাঢ়িছে মানে সেইটো মানে এতি দাম হৈছে আৰু তেনেকুৱা ডিছকাউণ্ট ঠিক আছে আপুনি কেইযোৰমান নিব এযোৰ লাগিব নে তিনি চাৰিযোৰ মান ল'ব হয় নেকি আচ্ছা ঠিক আছে বাৰু আপুনি এটা কাম কৰিব কমাবটো নোৱাৰি হয় হয় অঁ সেইটো সেইটো চাই দিম বাৰু অঁ অঁ সেইটো মই চাই দিম বাৰু টেনচন ল'ব নালাগে ডিছকাউণ্টটো ঠিক আছে আপুনি মোৰ দোকানলৈকে আহিব অঁ আপোনাৰ ইয়াত লেখাই লিখাই আছে নহ'লে আপুনি ফোন হ'লেও কৰিব মই যদি দোকান নোখোলোঁ অকণমান অঁ কালি কালি থাকিব আপুনি কালি আহক নহ'লে অঁ অঁ ঠিক আছে অকণমান কমাই দিম আপুনি দুই যোৰ ল'ব ন অঁ ঠিক আছে হ'ব আপুনি আহিব কালি কিবা এটা দাম মিলাই দিম আৰু আপোনাক কমাব নোৱাৰি তথাপিও আপুনি যিহেতু কৈছে হ'ব বাৰু অঁ ঠিক আছে ঠিক আছে অঁ খোলা থাকে আপোনাৰ মিনিমাম দহটালৈকে খোলাই থাকে দোকানখন

অঁ অঁ অঁ অঁ ঠিক আছে আহিব অ'কে অ'কে